মই এতিয়ালৈকে ফুল ৰুই ফুল আৰু শাক পাচলি ৰুই পাইছোঁ কিন্তু মই শাক পাচলিতকৈ বেছি ফুলহে বেছি ভাল পাওঁ কাৰণ ফুলবিলাকে আমাৰ পৰিৱেশটো সৌন্দৰ্য সৌন্দৰ্য বঢ়াই সৌন্দৰ্য বঢ়াই আৰু আমাক মানসিকভাৱে বহুত শান্তি দিয়ে কিন্তু এনেকুৱা নহয় যে মই শাক পাচলি খেতি কৰি পোৱা নাই মই যোৱা বছৰেই জিকাৰ খেতি কৰিছিলোঁ আৰু তাৰ বহুত ভাল ভাল ফল পাইছিলোঁ আৰু এইবাৰো মই জালা লগাইছোঁ জ্বলা জালা গছ লগাইছোঁ আৰু তাতো বহুত এতিয়ালৈকে ভাল ফল পাইছোঁ